আমাৰ মানে চাৰিজনমান আমি কাজিৰঙা ফুৰিবলৈ যাম বুলি ভা ভাবিছোঁ তাত মানে খৰচ পাতিবিলাক কি কেনেকৈ হয় আপুনি অলপ কওকচোন অ' চাৰিজনমান চাৰি পাঁচদিন মানৰ কাৰণে যাম কি কি জেগা চাবলৈ পাম কিমান খৰচ পাতি হ'ব অলপ কওকচোন হয় হয় হয় অ' অ' হয় হয় হয় হ'ব যোৱা দিনা যোৱা অ' ঠিক আছে